আপুনি কি ডেলিভাৰ কৰিছিলে বাৰু মানে কি অৰ্ডাৰ দিছিলে

হয় মই আপোনাৰ এতিয়া চিক্স মাইলৰ পৰা গৈ আছোঁ আপোনাৰ এতিয়া আপুনি আছে ক'ত বাৰু অঁ মই অলপ আগত ইউনিভাৰ্চিটি গৈছিলোঁ আপোনাক যেতিয়া ফোন কৰিছিলোঁ আপুনি ফোনটো ৰিচিভ কৰা নাছিলে আকৌ সেইটো কাৰণে মই চিক্স মাইল গুছি আহিলোঁ অঁ আপুনি এতিয়া ইউনিভাৰ্চিটিত কিমান সময়লৈকে থাকিব মই সাতমাইল যাম বাৰু আমাৰ অফিচ এটা আছে আপোনাৰ ফৰেষ্ট স্কুলতে ফ্লিপকাৰ্টৰ মই তাত সোমামগৈ তাৰ আগতে মই এতিয়া আপোনাৰ চিক্স মাইলৰ ইয়াতে এইখিনি দি পেলাই আপোনাৰ মই চান্দমাৰী হৈ পল্টন বজাৰ হৈ আপোনাৰ এনেকৈ ওলাই যামগৈ আৰু কামাখ্যা গৈ আপোনাৰ ছাৰ মই মই এতিয়া ক'ব নোৱাৰিছোঁ নহয় কাৰণ জাম যদি সোনকালে পাম আৰু ডেৰ ঘণ্টামানত পাই যাম যদি জাম হয় দুঘণ্টা আঢ়ৈ ঘণ্টা লাগি যাব আপুনি অঁ আঠটা এতিয়াতো চাৰে পাঁচটা আপুনি আঠ বজালৈ পাই যাব নেকি মই যদি আৰু ক'তো নৰও নহয় জাম চামতো নহ'ব চাগে আপুনি কেছ ডেলিভাৰী আপোনাৰ কেছ আছিলে নে নে আপুনি অনলাইন পে'মেণ্ট কৰি থৈছিলে পে'মেণ্ট কৰা আছিলে অঁ মই আপোনাৰ তেতিয়া গাড়ী চলাই আছোঁ বাইক এইফালে জানেই নহয় গুৱাহাটীত কিমান জাম এইফালে পুলিছেও পূৰা ধৰি আছে মই যদি আপোনাৰ কথা পাতি দিও আকৌ মোৰ ফাইন কাটি দিব তেতিয়া শেষেই আৰু মই যি কেইটকা পাওঁ সেই কেইটকা এমাহৰ পৰা যাব গম পাইছে আপুনি বেয়া চেয়া নাপাব আপুনি বেয়া চেয়া নাপাব মই যিমান পাৰো সোনকালে যাব অঁ কওঁকচোন দাদা ঠিক আছে মই বাৰু আপোনাৰ ডেজিকনেশ্যনতে পামগৈ তাৰপৰা পাই আপোনালৈ ফোন কৰিম আপুনি মুঠতে এইবাৰ ফোনটো ৰিচিভ কৰিব ঠিক আছে থেংক ইউ